মই বন্তি ঠেঙালে মেৰাচুকৰ পা কৈছোঁ কাৰেণ্টৰ বিলৰ বাবে কৈছোঁ মই বন্তি ঠেঙালে এটা মেইল বঢ়াব খুজিছোঁ কাৰেণ্টৰ বিলৰ বিষয়লৈ দুষাৰমান মোক কওকচোন আৰু কাৰেণ্টৰ বিল মাহেকত মেল মেলটো বহোৱাৰ পিছত কাৰেণ্টৰ বিল মাহেকত কিমানকৈ আহিব মোক জনাই দিয়ক মই বন্তি ঠেঙালে সেই কথাত কেনেকৈ এপ্লাই কৰিম সেইটো মোক জনাই দিয়ক জনোৱাৰ পিছত মোৰ এপ্লাই কৰোঁতে কিছুমান ভুলো হ'ব সেয়ে এপ্লাই কৰাখিনি শুধৰাবলৈ মই আপোনাক ফোন কৰিম আপুনি ফোনটো ৰিচিভ কৰি পিনি মোক এপ্লাই কৰা কথাখিনি সম্পূৰ্ণকৈ জনাই দিব মই তেতিয়া এপ্লাই কথাখিনি সম্পূৰ্ণকৈ জনাই দিয়াৰ পিছত মই তেতিয়া কাৰেণ্টৰ সকলোখিনি মই বুজি পাম ভাবিছোঁ যে মই মিচিনটো মেলটো বহোৱাৰ পিছত কাৰেণ্ট কাৰেণ্টৰ বিল কিমানকৈ আহিব যাতে আপুনি মোক সকলো কথা জনাই দিয়ক আৰু সেই কথাখিনিকে ক'ব বুলি মই ভাবি আছোঁ